হেল্ল' অঁ পাঠকনীৰ দোকান হয় না অঁ অঁ মই ৰাজে পাঠকে কৈছোঁ ৰ'বা এই সেইটো চুবাৰ পাঠকে এই মান ধৰা কাপোৰ লাগিছিল আমাৰ সেই ভতিজা ছোৱালীজনীৰ বিয়া আৰু গোটেইখিনি বস্তুৱে মানে মোক ঠিক কৰিব দিছে এই কইনাৰ কাপোৰত মুগাৰ কাপোৰ পাটৰ কাপোৰ দুইযোৰ আৰু মান ধৰা গোটেইখিনি কাপোৰ মই আৰু আপোনাৰ দোকানৰ কথা ভাবিছোঁ আপুনি গোটেইখিনি ঠিক কৰি দিব পাৰিব বুলি ভাবিছোঁ কওকচোন কি ব্যৱস্থা খিনি হ'ব অঁ এই আমাৰ আমাৰ মানুহঘৰ ইমান ধনী নহয় তথাপি গোটেই গোটেইখিনি বস্তুকে অলপ কোৱালিটী যদি অকণমান হেৰিও হয় নৰমো হয় তথাপি কম খৰছতে কৰিব পাৰিলে ভাল আৰু সেইকাৰণে মোক এনেই আপোনাৰ দোকানখন চিনি পাওঁ যাওঁ দায়িত্বটো দিছে আলোচনা কৰি চাব দিছে বা বস্তুখিনি চাব দিছে তাৰ মানে এই অহা মাহতে বিয়াখন গতিকে গোটেইখিনি যোগাৰ পোৱা যাব নই হয় অঁ অঁ অঁ

এতিয়া এতিয়া মই অকণমান এই শুনকচোন ইতা মই এই কিবা এটা আইডিয়া দিব পাৰিম নেকি তেওঁলোকক যে ইমান মান কমত মানে গোটেইখিনি ঠিক কৰিব পৰা যাব মান ধৰা কাপোৰ ধৰক দহজন মান মানুহক মান ধৰিব লাগিব মহিলা পাঁচজনী পুৰুষ পাঁচজন মানক মান ধৰিব লাগিব কিমান খৰছ পৰিব বা কইনাৰ কাপোৰখিনি গোটেইখিনি বুলি অঁ বাৰু ঠিকে আছে দিয়ক এটা কাম কৰিম দিয়ক মই এসপ্তাহৰ ভিতৰত গৈ ভালকৈ অলপ আলোচনা কৰিম দিয়ক নই অঁ ফোনতো এক বাৰ কথা পাতিম অঁ অঁ দিয়ক হয় হয় হয় হয় হয় অঁ মই হয় হয় হয় মই এসপ্তাহ মানৰ ভিতৰত যাম দিয়ক অঁ অঁ দিয়ক অঁ অঁ অঁ